হেল্ল' অঁ কওকচোন অঁ অঁ মই কালি আনিলোঁ আপুনি আকৌ কালি আহিম বুলি কৈ পেলাই নাহিলে

অঁ অঁ মই থাকিম থাকিম মই দোকানতে আছোঁ এতিয়া মানে আপুনি চাবহি ধেৰ ধুনীয়া ধুনীয়া ডিজাইনৰ আহিছে অঁ হেৰি কালাৰ কি গুলপীয়া আহিছে সেউজীয়া তাৰপিছ ৰঙা বগা কেইটামান বৰ ধুনীয়া আহিছে

অঁ অঁ অঁ অঁ অঁ আপুনি যে কৈছিলে মেখেলা চাই থ'বলৈ মই মেখেলাও আনিছিলোঁ কালি অঁ অঁ ছিংগল অঁ নাই নাই সেয়া অনা নহ'লে অঁ অঁ মই ক'ম হয় হয় বুজিছোঁ মই আনিছোঁ কালি ধেৰ হেৰি আনিছোঁ বেডছিটো আনিছোঁ গাৰুৱাৰো আনিছোঁ আপুনি আহি চালে অঁ অঁ আপুনি এতিয়া কেতিয়া আহিব মই আছোঁ মই সন্ধিয়ালৈকে আছোঁ অঁ অঁ পাৰিলে ছটা বজাৰ আগত আহিব অঁ অঁ হ'ব ঠিক আছে দিয়ক আহিব তেন্তে অঁ অঁ ঠিক আছে